হেল্লো উবেৰ কাষ্টমাৰ কেয়াৰ মই আপোনালোকৰ তাত এখন গাড়ী বুক কৰিছিলোঁ গতিকে এতিয়া দেখোন গাড়ীখন অহাত দে পলম হৈছে সেই কাৰণে আপোনলোকৰ এই ট্ৰিপটো কেঞ্চেল কৰি দিয়ক